ভাৰতীয় চলচ্চিত্ৰ জগতখন বহুত উন্নতি হ'ল কিছুমান চলচ্চিত্ৰই সুখ দুখৰ কাহিনী প্ৰকাশ কৰে কিছুমানে আকৌ সাংসাৰিক জীৱনৰ ওপৰত প্ৰভাৱ পেলায় বহুত দুখৰ হয় মানে কিছুমান সাধাৰণতে আগৰ চিনেমাবোৰ হলত আছিলে আজিকালি মানে মোবাইল ফোন হোৱা পৰা এই সহজতে চাব পৰা হ'ল আৰু যেতিয়াই মন যায় তেতিয়াই আগৰ মই বহুতকেইখন চিনেমাই উপভোগ কৰিছিলো ঘৰ সংসাৰ মাঘত মামনিৰ বিয়া কাঞ্চনজংঘা ৰঘুপতি লখিমী জোনদা ইমান গুণ্ডা ৰত্নাকৰ ৰত্নাকৰত হৰ্ষিতা নামৰ কণমানি শিল্পীগৰাকী গানবিলাক বহুত ভাল লাগে তেওঁৰ গানৰ সুৰ তেওঁক শুনিলেই শুনি থাকিবলৈ মন যায় মানে কাঞ্চনজংঘাত দিন জ্বলে ৰাতি জ্বলে বৰ ভাল লাগে জোনদা ইমান গুণ্ডা চিত্ৰখনৰ শিৰতে সেন্দুৰে মূৰতে উৰুণি এই গানটোও বহুত ভাল লাগে মোৰ প্ৰিয় অভিনেতা অৰুণ শইকীয়া আৰু প্ৰিয় অভিনেত্ৰী চেতনা দাস আটাইতকৈ উপভোগ কৰা মানে চিনেমাৰ গানবোৰ জানমণি আৰু অঞ্জনা বিশেষকৈ আমি মানে বিহু বলীয়া অসমীয়া মানুহ বিহু বলীয়া সেই বিহু গানবোৰ থকা কাণে মানে সেইখন বহুত ভাল পাওঁ তাৰ গানবিলাক আৰু মোৰ প্ৰিয় গায়ক হৈছে ভূপেন হাজৰিকা তেখেতৰ গানবোৰ অৰ্থপূৰ্ণ আছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে আদি গানবোৰ পদে পদে ফলিয়াই গৈছে আৰু তেখেতৰ গানবোৰ প্ৰত্যেকটো গানেই অৰ্থাৎ অৰ্থ আছিলে তেওঁ অসমীয়া বঙালী হিন্দি ইংৰাজী বিভিন্ন ভাষাত গান গাইছিল ঊনৈছশ চাব্বিছ চনৰ চ আঠ ছেপ্টেম্বৰত তেওঁ জন্ম হৈছিল তেওঁ ভাৰত ৰত্ন পদ্মভূষণ পদ্মবিভূষণ দাদা চাহেব ফাল্কে বঁটা অসম ৰত্ন আদি বঁটাসমূহ বঁটা সন্মান পাইছিল তেখেতৰ প্ৰত্যেকটো গানেই মোৰ প্ৰিয় তেখেতৰ গানসমূহ যেনে বিস্তীৰ্ণ পাৰৰে বুকু হম হম কৰে মহাবাহু ব্ৰহ্মপুত্ৰ কত জোৱানৰ মৃত্যু হ'ল মেঘে গিৰ গিৰ কৰে কহুৱা বন আদি বহুতো গান লিখিছিল তেওঁ সকলো গানেই অৰ্থপূৰ্ণ